আমাৰ ঘৰৰ পাকঘৰত বিভিন্ন ধৰণৰ বিদ্যুতেৰে চলা সামগ্ৰীসমূহ ব্যৱহাৰ কৰা হয় সেই সামগ্ৰীসমূহৰ ভিতৰত মিক্সাৰ মাইক্ৰৱেভ অভেন ট'ষ্টাৰ জ্য়ুছাৰ ৰাইছ কুকাৰ ইলেক্ট্ৰিক কেটেল কফি মেকাৰ ফ্ৰিজ হেণ্ড মিক্সাৰ গেছ চিলিণ্ডাৰ ইত্যাদি সামগ্ৰীসমূহ ব্যৱহাৰ কৰা হয় আগতে যেতিয়া এই সামগ্ৰীসমূহ নাছিলে তেতিয়াৰ দিনবোৰ আৰু আজিৰ দিনবোৰৰ মাজত বহুতো পাৰ্থক্য আছে আগতে যেতিয়া মিক্সাৰ নাছিলে তেতিয়া আমি যিকোনো সামগ্ৰীৰ মিশ্ৰণ তৈয়াৰ কৰিবলৈ হ'লে আমি পতাত হাতেৰে পিছি মিশ্ৰণ তৈয়াৰ কৰিছিলোঁ বা খুন্দনাৰে খুন্দিও আমি যিকোনো সামগ্ৰী মিশ্ৰণ তৈয়াৰ কৰিবলৈ হ'লে আমি মিশ্ৰণবোৰ তৈয়াৰ কৰিছিলোঁ আৰু এতিয়া আমি মিক্সাৰৰ সহায়ত অতি সহজতেই কম সময়ৰ ভিতৰতে যিকোনো সামগ্ৰীৰ আমি মিশ্ৰণ তৈয়াৰ কৰিব পাৰোঁ আৰু আগতে যেতিয়া মাইক্ৰ'ৱেভ অভেন নাছিলে তেতিয়া আমি যিকোনো বস্তু তৈয়াৰ কৰিবলৈ হ'লে বহু সময়ৰ প্ৰয়োজন হৈছিলে আৰু বহুত কষ্টৰ প্ৰয়োজন হৈছিলে আজিকালি আমি মাইক্ৰ'ৱেভ অভেনত অতি সহজতে কেক বনাব পাৰোঁ আগতে যেতিয়া কেক বনাওঁ তেতিয়া আমি জুইত বা গেছত প্ৰেছাৰ কুকাৰত আমি কেক বনাওঁ য'ত বহুত সময়ৰ প্ৰয়োজন হয় কিন্তু আজিকালি আমি অতি সহজতে আমি কেক তৈয়াৰ কৰিব পাৰোঁ আৰু লগতে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী তৈয়াৰ কৰিব পাৰি মাইক্ৰ'ৱেভ অভেনত তাৰ পাছতে আমি ট'ষ্টাৰ আগতে যেতিয়া ট'ষ্টাৰ নাছিল তেতিয়া আমি ব্ৰেড গৰম কৰিবৰ বাবে আমি কেৰাহি বা টাৱা ব্যৱহাৰ কৰি তাতে আমি ব্ৰেড গৰম কৰিছিলোঁ আৰু এতিয়া আমি ট'ষ্টাৰৰ সহায়ত অতি কম সময়তে সহজতে আমি ব্ৰেড ট'ষ্ট বনাব পাৰোঁ আৰু আগতে যেতিয়া জ্য়ুছাৰ নাছিলে তেতিয়া আমি জ্য়ুছ বনাবৰ কাৰণে হাতেৰে চেপি আমি জ্য়ুছ বনাইছিলোঁ আজিকালি জ্য়ুছাৰ আছে আমি জ্য়ুছাৰত অতি সহজতে আমি জ্য়ুছ বনাব পাৰোঁ কম সময়ৰ ভিতৰতে তাৰোপৰি আজিকালি ৰাইচকুকাৰ আছে আগতে যেতিয়া ৰাইচকুকাৰ নাছিলে তেতিয়া আমি প্ৰেছাৰ কুকাৰ চচপেন আদিত ভাত বনাইছিলোঁ কিন্তু এতিয়া আমি ৰাইচ কুকাৰত কম সময়ৰ ভিতৰতে আৰু সহজতেও আমি ভাত বনাব পাৰোঁ তাৰপাছত ইলেক্ট্ৰিক কেটেল আহিলে আজিকালি আগতে ইলেক্ট্ৰিক কেটেল নাথাকোতে আমি জুইত বা গেছত গৰম পানী বা চাহ বনাইছিলোঁ আজিকালি ইলেক্ট্ৰিক কেটেলৰ সহায়ত আজি সহজতে চাহ বা গৰম পানী তৈয়াৰ কৰিব পাৰোঁ তাৰোপৰি আজিকালি কফি মেকাৰ আছে আমি কফি মেকাৰৰ সহায়ত অতি সহজতে কফি বনাব পাৰোঁ তাৰোপৰি আজিকালি ফ্ৰিজ আছে আৰু আগতে ফ্ৰিজ নাছিল তেতিয়া আমি ফ্ৰিজৰ ফ্ৰিজ নাছিল বাবে আমি তেতিয়া কলহত পানী ৰাখিছিলোঁ তাতে কলহৰ পানীবিলাক ঠাণ্ডা হৈ থাকে আৰু আজিকালি ফ্ৰিজ আহিলে আমি পানীৰ লগতে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বেয়া হৈ নাযাবৰ বাবে বিভিন্ন ধৰণৰ শাক পাচলি আমি ফ্ৰিজত ৰাখি থ'ব পাৰোঁ বহুত দিন ভালে থাকিবৰ কাৰণে তাৰোপৰি গেছ চিলিণ্ডাৰ আছে আজিকালি যিটো আগতে নাছিলে আগতে যেতিয়া গেছ চিলিণ্ডাৰ নাছিল তেতিয়া আমি জুই জ্বলাইপিনি খাদ্য সামগ্ৰী তৈয়াৰ কৰিছিলোঁ তেতিয়া জুই জ্বলাবৰ বাবে আমি কাঠ খৰি আদিৰে আমি জুই জ্বলাইপিনি সামগ্ৰী খাদ্য সামগ্ৰী তৈয়াৰ কৰিছিলোঁ আৰু আজিকালি গেছ চিলিণ্ডাৰৰ সহায়ত আমি সহজতে খাদ্য সামগ্ৰীসমূহ গেছতেই তৈয়াৰ কৰি উলিয়াব পাৰোঁ